স্কুলৰ পিছত সন্ধিয়াৰ টিউচন বা ব্যক্তিগত ক্লাছসমূহক লৈ মোৰ আচলতে দুটা ধৰণৰ মতামত আছে প্ৰথমটো হৈছে ইয়াৰ সপক্ষে যিহেতু আমি গাঁৱত থাকোঁ আৰু আমাৰ গাঁৱৰ বেছিভাগ ল'ৰা ছোৱালীয়ে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত যায় গতিকে আমি সকলোৱে জানো যে চৰকাৰী শিক্ষালয়সমূহত যদিও তাত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে চৰকাৰে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে কিন্তু সেইখিনি সঠিকৰূপে ৰূপায়ণ কৰা নহয় ইয়াৰ উপৰিও তাৰ বিনিময়ত কি হয় যিটো শিক্ষাৰ যিটো মানদণ্ড সেইটো একদম তলপৰি যায় গতিকে তেনেস্থলত ছাত্ৰ ছাত্ৰীসকলে বাধ্য হৈ যায় যে নিজৰ ব্যক্তিগতভাৱে টিউচন ল'বলৈ বা ব্যক্তিগত ক্লাছ কৰিবলৈ যিহেতু বিদ্যালয়ত তেওঁলোকৰ যিখিনি কাৰ্যক্ৰম পাঠ্যক্ৰম থাকে সেই পাঠ্যক্ৰমখিনি সম্পূৰ্ণ কৰা নহয় গণিত বিজ্ঞান আদি বিষয়ত বেছি গুৰুত্ব দিয়া নহয় আৰু পৰীক্ষাৰ আগত তেওঁলোকক বিশেষ বিশেষ কিছুমান প্ৰশ্নৰ সহায়ত সহায় কৰি দিয়া হয় আৰু তেওঁলোকক পঢ়িবলৈ দিয়া হয় কেইটামান নিম্নমানৰ টপিক কেইটামান পঢ়িবলৈ দিয়ে আৰু তেনেকৈ তেওঁলোকক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হয় এইসমূহ এনেস্থলত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ নঘটে গতিকে যদি সেই আমাৰ গাঁৱৰ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি পিছলৈ উচ্চ শিক্ষাৰ বাবে বাহিৰত যাবলগীয়া হয় তেতিয়া তেখেতে চহৰত উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সৈতে ফেৰ মাৰিবলৈ নোৱাৰে সেইকাৰণে আমাৰ গাঁৱৰ ক্ষেত্ৰত ব্যক্তিগত ক্লাছ বা টিউচন প্ৰয়োজনীয় হৈ পৰে আনহাতে ইয়াৰ বিপৰীতে যদি মই ব্যক্তি আন বিপৰীতে যদি মই ব্যক্তিগত টিউচন বা ব্যক্তিগত ক্লাছৰ বিপক্ষে ক'বলৈ হয় কি হয় যেতিয়া ছাত্ৰ ছাত্ৰী এজনে স্কুলত মনোযোগেৰে পঢ়ে আৰু ঘৰত আহি সেইখিনি নিজাকৈ অধ্যয়ন কৰে সেই জ্ঞান ছাত্ৰ ছাত্ৰীসকললৰ মন মগজুত চিৰস্থায়ী হৈ যায় কিন্তু যেতিয়া বিদ্যালয়ৰ পৰা আহিব আহি ব্যক্তিগত টিউচন যাব প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰয়োজনীয় আশ্ৰয় সেইটো নাপায় আৰু ইয়াৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন মগজ খটাই যে কিবা এটা বস্তু সমাধান কৰাৰ যিটো স্পৃহা সেইটো নাইকিয়া হৈ যায় কাৰণ তেওঁলোক ব্যক্তিগত ক্লাছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায় তেওঁলোকে ভাৱে যে স্কুলত কিবা এটা বস্তু বুজি নাপালে সেইটো বস্তু তেওঁলোকক টিউচনত শিকাই দিয়া হ'ব ইয়াৰ বিপৰীতে তেওঁলোকে শ্ৰেণীকোঠাত অৰ্থাৎ বিদ্যালয়ৰ শ্ৰেণীকোঠাত মনোযোগ বেছিকৈ নিদিয়ে আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ বিদ্যালয়ৰ যিসকল শিক্ষক আছে তেওঁলোকৰ প্ৰতি সন্মানো কমি যায় কাৰণ তেওঁলোকে ভাৱে যে বিদ্যালয়তকৈ বেছি উন্নত মানৰ শিক্ষা তেওঁলোকে টিউচনতহে পাই আছে গতিকে হয় আমাৰ নিচিনা পিছপৰা অঞ্চলৰ কাৰণে টিউচন এটা প্ৰয়োজনীয় বিষয় কিন্তু আমি যদি চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড উন্নত কৰোঁ মই ভাবোঁ যে এনেকুৱা ব্যক্তিগত ক্লাছ বা টিউচনৰ কোনো দৰকাৰ নাথাকিব